হেল্ল' মই আপোনালোকৰ এজেঞ্চীৰ পৰা গাড়ী এখন বুক কৰিছিলোঁ তৰাজানলৈ যাবৰ কাৰণে গাড়ীখন অহা দেৰি কৰিলে কাৰণে কেনচেল কৰিব লগা হ'ল আৰু মই অনলাইন যোগে পইচাও দি থৈছিলোঁ গাড়ীখন কেনচেল হোৱাৰ বাবে মই মোৰ দি থোৱা পইচাটো ঘূৰাই বিচাৰিছোঁ মোৰ এইটো নম্বৰতে জি পে' আছে গতিকে ইয়াতে দি দিব